অসমখনেই এখন পৰ্যটনস্থলী আৰু অসমৰ পৰ্যটকে অসমত মানে এজন পৰ্যটকে আহিবলৈ হ'লে সাধাৰণতে বিভিন্ন ঠাই চাব পাৰে তেনেকে শিৱসাগৰ শিৱসাগৰ জিলাৰ ৰংঘৰ কাৰেংঘৰ গোৱালপাৰ জিলাৰ শ্ৰী সূৰ্য পাহাৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান পবিতৰা মানে ওৰাং অভয়াৰণ্য তেনে ওৰাং অভয়াৰণ্য তাৰপিছত আৰু মালিনী থান ধেমাজিৰ আৰু ধেমাজি থান মালিনী থান আৰু কামাখ্যা মন্দিৰ কামৰূপ বা মেট্ৰ' জিলাত অৱস্থিত মন্দিৰ বশিষ্ট আশ্ৰম তাৰপিছত আৰু ভৈৰৱ কুণ্ড আৰু স্থলী আহিব পাৰে পৰ্যটকে এই স্থলীবোৰত আহিব পাৰে আৰু সাধাৰণতে এই পৰ্যটনৰ ঠাইবোৰ চাবলৈ হ'লে ইমান খৰচ ইমানো ব্যয়বহুল খৰচ বহন কৰিব নালাগে যদি আমি সাধাৰণতে শিৱসাগৰ জিলাৰ ৰংঘৰ কাৰেংঘৰ কথা কও মানে মোৰ ইয়াৰ পৰা যাবলে হ'লে খুব যদি আমি এসপ্তাহৰ ট্ৰিপ লৈ যাওঁ বা এসপ্তাহৰ ভিতৰত মানে গোটেই শিৱসাগৰ জিলাৰ ৰংঘৰ কাৰেংঘৰ তাৰপিছতে সেই মানে মৈদাম আমি চাবলে বিচাৰোঁ তলাতল ঘৰ এইবিলাক চাব বিচাৰোঁ অতি কমেও খুব বেছি যদি দুজন মানুহ যাওঁ মই দুজন মানুহ গ'লে সাধাৰণতে এসপ্তাহত খোৱা বোৱাকে আদি কৰি ত্ৰিছ হাজাৰমান টকাত হৈ যাব মানে ইমানো মানে খৰচ কৰিব নালাগে সেইবিলাক আৰু যদি আমি কামৰূপ জিলাত অৱস্থিত কামাখ্যা মন্দিৰ আমি পৰিদৰ্শন কৰিবলৈ যাওঁ তেতিয়া এনেই ইমান এজন মানুহ গ'লে প্ৰায় এজন মানুহৰ মোৰ ঠাইৰ পৰা মানে খুব বেছি এদিনৰ ট্ৰিপত গ'লে আৰু দেই বেছি খোৱা বোৱাকে আদি কৰিটো সিটো কৰি মানে দুহেজাৰ মানে পাৰ এজন মানুহৰ দুহেজাৰমান টকাকে পৰিব আৰু এনেকুৱা আৰু যিহেতু মানে মানে কামৰূপ জিলাৰ মানে কামাখ্যা মন্দিৰ বা বশিষ্ঠ আশ্ৰম গুৱাহাটী চিৰিয়াখানা বা এইবোৰ মানে চাবলে হ'লে অলপ মানে খৰচ মানে কৰিব লগা হয় আৰু যিহেতু যাতে বস্তু পাতিৰো দাম বেছি হয় আৰু গোৱালপাৰা শ্ৰী শ্ৰী সূৰ্য পাহাৰলে যাবলেও মানে ইমানো খৰচ মানে বহন কৰিব লগা নহয় আৰু ধৰক মানে গ'লে পাৰ ইয়াৰ পৰা গ'লেতো পাৰ এজনৰ মানে যাৱতীয় খৰচ খুব বেছি এদিনৰ ট্ৰিপত গ'লেতো খুব বেছি দহহেজাৰ মান পৰিব এজনৰ আৰু দেই তাতকে বেছি নপৰে খোৱা বোৱাকে আদি কৰি এজনৰ মানে ঘূৰি আহিবলে হ'লে এদিনতে যদি আমি মানে ঘূৰি আহিব লগা হয় আৰু বিশ্ববিখ্যাত আৰু কাজিৰঙাৰ মানে এশিঙীয়া গঁড় তাতে বাঘ ভালুক তাৰপিছত মানে বাঘ ভালুক হৰিণ বিভিন্ন চৰাই পৰিভ্ৰমী চৰাই এইবোৰ মানে চাবলে যাবলে হ'লে মানে ইয়াৰ পৰা মানে ইমান যাব লগা ইমান মানে পইচা বহন কৰিব লগা নহয় ইয়াত ত্ৰিছ ত্ৰিছ হেজাৰমান পৰিব আৰু মানে যদি আমি চাৰি পাঁচজনমান মানুহ যাওঁ এদিনতে গৈ মানে আমি ধুনীয়াকে গোটেই চাই মেলি আহিব পাৰিম আৰু আৰু মানে বিভিন্নজন পৰ্যটকে মানে পৰ্যটনস্থলী পৰিদৰ্শন কৰিবলৈ আহোঁতে মানে পিকনিকো খাব যাব পাৰে মানে ধৰক ভৈৰৱকুণ্ড আছে ওচৰতে ভৈৰৱকুণ্ডত গৈ মানে পিকনিক খাব পাৰে তাতে যাতায়তৰ খৰচ ইমানো বহন কৰিব লগা নহয় যিখিনি যাৱতীয় মানে আমাৰ খাদ্য সম্ভাৰ লাগে সেইখিনি লৈ যাব পাৰে লগত লৈ যাব পাৰে মানে চাউল দালি আদিকে কৰি নহ'লেও তাতেও মানে কি হয় ৰেষ্টুৰাৰ সুবিধা থাকে সেই অনুপাতে এজনৰ মানে আমি যদি পিকনিক খাব যাওঁ মানে বা সেই ঠাইখিনি চাবলেও যাওঁ মানে আমি তাতে একদম খাই মেলি চাই মেলি থাকি আহিব বিচাৰোঁ তেনেকে এজনৰ মানে মুঠ ঠাইৰ পৰা খুব বেছি পাৰ থাউজেণ্ডমানকে পৰিব এহেজাৰমানকে পৰিব আৰু তেনেকেই যাব পাৰি আৰু আৰু গোটেই মানে অসমখনৰ বিভিন্ন ঠাই চাব লগা আছে আৰু এই গোটেই বাহিৰৰ পৰ্যটক এজনে মানে অসমৰ বাহিৰৰ ধৰক ভাৰতৰ কোনোবা এখন ৰাজ্যৰ পৰা এজন পৰ্যটক আহিলে গোটেই অসমখনৰ ইমূৰৰ পৰা সিমূৰলৈ শদিয়াৰ পৰা ধুবুৰীলে গোটেইখিনি মানে মঠ মন্দিৰেই হওক বা বিভিন্ন ৰাষ্ট্ৰীয় উদ্যানেই হওক বা অভয়াৰণ্য ঘূৰি ফুৰি মেলি চলিবলে খুব বেছি দুই লাখ দুই লাখ পাৰ আৰু এজনৰ দুই লাখ তিন লাখৰ ভিতৰত হৈ যাব পাৰে আৰু